হেল্ল' আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা মই খানা অৰ্ডাৰ কৰিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ আৰু মই যেতিয়া পেকেটটো খুলিলোঁ তাৰ পৰা বহুত বেয়া গোন্ধ এটা আহিল গতিকে সেই খানাটো মই খাব নোৱাৰিম আপোনালোকে মোৰ পইচাটো অতি সোনকালে ৰিফাণ্ড কৰি দিয়ক